হেল্ল' অঁ এনেই আছোঁ ৰ বহি জুবিনৰ গান শুনি তই তই কোনটো শুনিছা অ মই পপীয়া তৰাটো শুনি আছোঁ নক'বি ফেভৰেট মোৰ অঁ গেইছিলোঁ কেনে কাজিয়া লাগছি য়ে বহুত ভালো লাগছিল হ'ব দে

অঁ আৰু হয় কি গান গেলা অৰ্থ বুজি পায় গম পাৱ না ভালো লাগে জুবিনৰ গান মই সেইয়ে শুনি থাকোঁ দিনটো সকলোৰে ষ্টেটাছ'ত জুবিনেই জুবিন অঁ মায়া আৰু কিমান যে গান আছে নতুনকৈ অলপ গানো আছে দে